অঁ গুণগুণ ক'ত আছ ক'ত আছ অঁ তই ঘৰলে আহিব লাগিছিলে নহয় ভাত পানী খাব লাগে অঁ এতিয়া মায়ে ৰখি আছে

হয় ইয়াতো বহুত গৰম পৰিছে ইয়াতো খুব গৰম পৰিছে

ইয়াত আমি এইমাত্ৰ ফিজ এটা কিনি আনিছো ফিজ এটা কিনি পেলাই ভগাই পেলাই খাই উঠিছোহে আকৌ গৰম উঠিলেই

নাই খোৱা নাই খোৱা নাই খোৱা আমি নৰ্মেল পানীয়েই খাই আছোঁ বাৰু এতিয়া মই বহি আছোঁ খা সেইয়া আমাৰ মেকুৰী কেইটা খেলি আছে তাকে চাই চাই বহি আছোঁ আৰু আছে আছে গোটেই কেইটা একদম ৰছী লগত খেলি আছে টনা আঁজোৰা অঁ এই গোটেই কেইটাই এই টেবুল খাবলৈ দিলোঁ দিলোঁ এইমাত্ৰ বিস্কুটে পানীয়ে দি উঠিছোঁ খাই বৈ একদম পূৰা মস্তিছে দুটা শুই আছে এটা আকৌ টেবুল ফেনখনতে ওলমি আছে তোৰ কাৰণে ৰুটিয়ে আকৌ মাংসয়ে আকৌ কিবা কিবি আৰু ধেৰ কিছুমান আছে তাৰে তোৰ যি পচন্দ হয় খাবলৈ তই সেয়া খাবি খাবি দে হ'ব দে অঁ হ'ব দে হ'ব দে তই সোনকালে আহিবি হ'ব হ'ব